বাৰ্ষিক মেলা কেতিয়া অনুষ্ঠিত কৰা হয় বুলি ক'লে বিভিন্ন ধৰণৰ বাৰ্ষিক মেলা আছে এতিয়া আমাৰ নলবাৰীত ৰাস হয় ৰাসো বছৰত একবাৰেই হয় আৰু যদি ক'ৰবাত ভঠেলী হয় ভঠেলীওঁ একবছৰত বছৰত এবাৰেই হয় ভঠেলী দুবাৰ নহয় বাৰ্ষিক মেলা সেইধৰণে স্কুলৰ সময়তো আমি সৰস্বতী পূজা বছৰত এবাৰেই পাইছিলোঁ খেল ধেমালীও বছৰত এবাৰ হৈছিল গতিকে ফাইনেল এক্সামো বছৰত একবাৰেই হয় এই সৰুকালত আচলতে প্ৰতিটো বস্তুৱেই মানে খেলাৰ নিচিনাই আছিল আমাৰ নলবাৰীত আমাৰ ভাল ৰাস হয় নলবাৰীত ৰাসত আমি বৰ এনজয় কৰোঁ খুব এনজয় কৰোঁ এইটো বৰ দীঘলীয়া হয় নলবাৰীত ৰাস এনেকে বিভিন্ন ঠাইত হয় আমাৰ পাঠশালাৰ পিনেও ভাল ভাল অনুষ্ঠান হয় বৰপেটাতো হয় আমাৰ ভেলা নগাঁওৰ পিনেও হয় জাগাৰত আমি সভা চাব গৈছিলোঁ আগতে জাগাৰাৰ সভা বৰ ভাল হৈছিল জাগাৰা এতিয়া মই চামতা হাঁহপুৰ হাঁহপুৰত আমি সভা চাব গৈছিলোঁ মোৰ মনত আছে চাহপুৰত সবা চাব যাওঁতে এটা সৰু নদী আছে মানে চামতাৰ পৰা যদি আমি হাঁহপুৰত যাঁও তেতিয়া হ'লে আমি চাইকেল দি পেলাই যাওঁ গৈ চাইকেলখন সভাৰ পিনে নিব নোৱাৰি সেই নদী খনত বাঁহ দিয়া থাকে বাঁহ এডাল দিয়া থাকে এডাল দুডাল বাঁহ দিয়া থাকে সেই বাঁহ দুডাল পাৰ হৈ পেলাই যাব লাগে গৈ পেলাই সেইফালে সিটো পাৰত সভা হয় তাত থিয়েটাৰ আহে আমি থিয়েটাৰ চাওঁ আকৌ থিয়েটাৰ চিয়েটাৰ চাই জেলেপী চিলেপী খাই তাৰ পৰা উভটি আহোঁ আহি পেলাই আকৌ চাইকেল লৈ পেলাই আমি ঘৰলৈ আহোঁ ঠিক তেনেকৈ নলবাৰীৰ ৰাসত বৰ ভিৰ হয় ৰাস বুলিলে নলবাৰীৰ ৰাসখন আমাৰ ল'ৱাৰ আসামত খুব ফেমাছ আৰু তাতে আঠ দহখন থিয়েটাৰ আহে বেছিয়ে আহে কম নাহে গতিকে বিভিন্ন থিয়েটাৰত দুই তিনিবাৰ তিনিটাকৈ শ্ব' হয় ৰাতি চাৰিটা পাঁচটামান বজালৈকে ৰাতিপুৱালৈকে থিয়েটাৰ চাইছোঁ শেষত ৰাসৰ খলাত খেৰ দিয়া থাকে মানে খেৰ দিয়া থাকে ন খেৰত বহি পেলাই খেৰতে শুই যাওঁ আৰু সৰুতে স্কুলত থাকোঁ তেতিয়া আমি ৰাতি দুবাৰ দুখন তিনিখন থিয়েটাৰ চালোঁ চাই আহি পেলাই তাতে খেৰতেই শুই গ'লোঁ নটামান বজাত তাৰ পৰা উঠি পেলাই আকৌ ঘৰলৈ যাওঁ বৰ মজাৰ দিন এইকেইটা আৰু আজিকালি কোনেও ভাবিবই নোৱাৰে আৰু অৱশ্যে ছিকিউৰো আছিল তেতিয়া এতিয়া আৰু অলপ ল'ৰা ছোৱালী সেনেকৈ মাক বাপেকে হেৰিও নকৰে আৰু নিগেটিভ চিন্তাধাৰা বেছি তাৰ কাৰণ বহুত কাৰণ আমি আমাৰ সময়ত মাদক দ্ৰব্য লোৱাটো মানে একধৰণৰ পাপ একধৰণৰ ভয়ৰ বস্তু আছিল এই আজিকালি এইটো মানে প্ৰেষ্টিজৰ বস্তু হৈছে নাখালে সন্মানেই পোৱা নাযায় গতিকে এই যেতিয়া মানুহ সুচত নাথাকে বিভিন্ন ধৰণৰ অপ্ৰিয় কাজ কৰ্ম হ'ব পাৰে বুলি ভয় থাকে আৰু আজিকালি যান্ত্ৰিকতা বহুত মানে যান বাহনৰো বহুত গতিকে অকণমান সময়ৰ পিছত হয়টো মানুহে উলাই যাবলৈ অলপ টান পায় কিন্তু আজিও নলবাৰীত ৰাস হয় যথেষ্ট ভিৰ হয় যোৱাবাৰ এই লকদাউনৰ পিছত হোৱা ৰাসখনত ছাগৈ আজিলৈ হোৱা ভিৰৰ সবচে বেছি ভিৰ হৈছিল নেকি মই শুনামতে মই যোৱা নাই কিন্তু শুনিছোঁ বহুত ভিৰ হৈছে মানুহ সোমাবই পৰা নাই বাইপাছৰ পৰা সেইফালে সোমাব পৰা নাই আৰু নতুনকৈ এখন ব্ৰীজো বনাইছে তো গতিকে তাতে সেইখিনি জেগাত ভিৰ এটা হয়